মই এইটো হবী আছিল যে মই জীৱ জন্তুবোৰৰ জীৱ জন্তু সকলো জীৱ জন্তুৰ সহায় সিহঁতক মই মোৰ নিজৰ ঘৰত ৰাখি সিহঁতক পোহপাল কৰোঁ